হেল্ল' দাদা অনুৰাগ দাদা হয়নে হয় দাদা মই মৰাণৰ পৰা কৈছিলো মোৰ বন্ধু এজনে আপোনাৰ ফোন নম্বৰটো দিছিলে হয় হয় হয় মানছে দিছিলে দাদা কাইলৈ মোৰ ইমাৰ্জেঞ্চি মানে আপোনাৰ গুৱাহাটীলৈ যাব লগা আছে আৰু ফ্লাইটৰ টিকেট মই পালো আপুনি মোহনবাৰীলৈকে কাইলৈ মোক থৈ আহিব লাগিছিলে ৰাতিপুৱা মোৰ নটা পোন্ধৰত আপোনাৰ ফ্লাইট আছে হয় হয় নটা পোন্ধৰত আছে যিহেতু আমি ইয়াৰ পৰা সা চাৰে সাতটামান বজাত ওলাই দিব লাগিব ইয়াৰ পৰা মৰাণৰ পৰা হয় আপুনি সোনকালে আহিব পাৰিব নেকি বাৰু ভাড়া কেইটা বজাত আছে আপোনাৰ আচ্ছা হয় হয় নহয় আপুনি এটা কাম কৰক তেওঁলোকক অলপ বুজাওক তেওঁলোকৰ যদি আপোনাৰ অকণমান দেৰি হয় একো যদি অসুবিধা নহয় আপুনি মোক থৈ আহি তেওঁলোকক আকৌ ভাড়াটো মাৰি দিব হয় নহয় মানে মোৰ তেনেকৈ ইমান চিনাকী নাই আৰু ঘপককৈ এনেকৈ পোৱা নাই মানুহ আপুনি কিবা এটা মিলাই থৈ আহিবচোন মোক আপোনাক মই কিবা এটা লাগিলে এক্সট্ৰাকৈ দি দিম মানে যিটো আপোনাৰ প্ৰাপ্য হয় তাৰ ওপৰিও নহয় নহয় বুজিছো বাৰু পইচাৰ কথা নহয় মানে মোৰ ইমাৰ্জেঞ্চি যাব লগা আছে এতিয়া মোহনবাৰীলৈকে মই ঘপককৈ মই গাড়ী লাইন গাড়ী আশাত মই যাব নোৱাৰো হয় মই লাইন গাড়ীত মই ৰাতিপুৱা গৈ আকৌ সেইফালে মোহনবাৰীলৈকে মোৰ হয়তো অকণমান অসুবিধাও হ'ব পাৰে বা টাইমত নাপাবও পাৰো আৰু ফ্লাইটখন যদি গুচি যায় তেতিয়া মোৰ দিগদাৰ হ'ব মানে হয় আপুনি কৈ চাওকচোন তেওঁলোকক মানে আপুনি যদি মোক নটা বজাত তাত নটা মানে আঠটা পঞ্চল্লিছ মানত যদি মই তাত পাই যাওঁ তেতিয়া আপুনি ঘূৰি আহি হয়তো এঘাৰটামান বজাত পাই যাবগৈ তেওঁলোকে যদি নটাত যাম বুলি কৈছে দুঘণ্টা ৰখাই দিব আৰু তেওঁলোকক

আপুনি মোক জনাবচোন ঠিক আছে আপুনি তেওঁলোকক সুধি লৈ আপুনি মোক ফোন কৰিব আৰু দাদা আপোনালৈ আশাটো থাকিল আৰু মই আপোনাৰ লগতে যাম বুলি ভাবিছোঁ হয় হয় ঠিক আছে দাদা ধন্যবাদ